হয় কোনে ক'লে হয় হয় হয় হয় কওকচোন

এতিয়া তেওঁৰ হেৰি গাৰ্জেন্টৰ আছে নহয় একাউন্ট হয় ষ্টেট বেংকতে আছেনে হয় গতিকে যদি চেম ব্ৰাঞ্চ হয় তেনেহ'লে হ'ব তেওঁলোকৰ একাউণ্ট বহীটো লৈ আহিব আৰু তেওঁৰ আধাৰ কাৰ্ডখন লাগিব আৰু আধাৰ লিংক মোবাইল নাম্বাৰটো লাগিব আৰু ফটো এককপি লাগিব হেৰি কৰিবা তুমি আহি যোন যোনজনে খুলিব একাউণ্টটো তেওঁৰ ৰিলেট ডকুমেণ্টখিনি লৈ বাৰ্থ চাৰ্টিফিকেট আধাৰ কাৰ্ড আৰু আধাৰ লিংক মোবাইল নম্বৰ সেইখিনি লৈ আহিলে হ'ল এতিয়া আৰু তুমি বেংকত আহি সেইখিনি জমা কৰিলে হৈ যাব তাতে হয় হয় আহি হ'ব বাৰু আহিলে হ'ল এতিয়া যেতিয়া আহিব কিন্তু আবেলি চাৰিটা বজাৰ আগত আহিবা হয় কিন্তু চাৰিটা বজাৰ পিছত আহিলে বন্ধ তেতিয়া কাম নচলে আমাৰ চাৰিটা বজাৰ আগত আহিলেই হ'ল হয় হয় আধাৰ কাৰ্ডৰ লিংক থকা লিংক কৰা যোনটো নাম্বাৰ আছে হয় হয় সেই মোবাইল নাম্বাৰটো লাগিল তাৰপিছত যোনজনৰ একাউণ্ট খুলিবা তেওঁৰ ভাগৰ এই বাৰ্থ চাৰ্টিফিকেট লাগিব আধাৰ কাৰ্ড লাগিব ফটো এককপি লাগিব আৰু তেওঁৰ আধাৰ কাৰ্ড লিংক থকা নাম্বাৰটো লাগিল সেইখিনি লৈ লওঁ আৰু যাৰ গাৰ্জেণ্টৰ একাউণ্ট আছিল তেওঁৰ ভাগৰ একাউণ্ট বহীটো আৰু তেওঁ ভাগৰ আধাৰ কাৰ্ড আৰু আধাৰ লিংক নাম্বাৰটো সেইখিনি লৈ আহিলেই হ'ল হয় হয় লাগিব হৈ যাব তেনেহ'লে আহিলে হ'ল কাইলে হয় হয় হয় হয় চাৰিটাৰ আগত আহিব লাগিব আহিলে হয় এমাউণ্টটো তেনেকুৱা হেৰি নাই জিৰ' বেলেঞ্চৰ খুলিব লাগিব হয় জিৰ' বেলেঞ্চৰ খুলিব লাগিব এইটো এইটো পইচা নালাগে কোনো ধৰণৰ ই বাৰু হয় হয় হয় হয় আহিব